আমাৰ গাঁৱত সাধাৰণতে সকলো মানুহে কোনোবা নহয় কোনোবা প্ৰকাৰৰ জন্তু পোহে তাৰ ভিতৰত ঘৰত মানুহে পোহাৰ ভিতৰত কুকুৰ মেকুৰী গৰু ছাগলী আদি এইবিলাক পোহে কুকুৰ যদিও পোহনীয়া জন্তু ই কেতিয়াবা হিংস্ৰ প্ৰাণী হৈ পৰে কেতিয়াবা মানুহক কেতিয়াবা মানুহক কুকুৰেও কামোৰে আমাৰ গাঁৱতো গাঁৱতো কেতিয়াবা মানুহক কামোৰে তেতিয়া কামোৰিলে তাৰ প্ৰতিকাৰ স্বৰূপে নানা ধৰণৰ কিছুমান ব্যৱস্থা লোৱা হয় সাধাৰণতে কুকুৰে কামুৰিলে ডক্তৰৰ ওচৰলৈকে যাব লাগে ডক্তৰৰ পৰামৰ্শ মতে ডক্তৰ ডাক্তৰ ডক্তৰৰ পৰামৰ্শ মতে চিকিৎসা কৰিলে সোনকালে উপশম পোৱা যায় পোৱা যায় সাধাৰণতে আমি গম পাওঁ যে কু কুকুৰে কামুৰিলে ডক্তৰৰ ওচৰত দহটা বেজি দিয়ে আৰু সেই বেজি কেইটা সময়ে সময়ে ল'লে সঠিক সময়ত ভাল ভাল মা মানুহজন সকাহ পায় আৰু আৰু আন বেমাৰ কিছুমান হোৱাৰ পৰা ৰক্ষা পৰে কুকুৰে কুকুৰে মা কুকুৰে মানুহক কামুৰিলে সাধাৰণতে কটা ঠাইত কটা ঠাইখিনি ভালকৈ চাবোনেৰে ধুই ধুই তাত ডেটল মলম আদি লগাই দিব লাগে আৰু অতি সোনকালে চিকিৎসালয়লৈ যাব লাগে আৰু চিকিৎসালয়লৈ গৈ চিকিৎসকে পৰীক্ষা কৰি চাই বেজি দিয়ে আৰু বেজি দিয়াৰ পৰা তাৰপৰা উপশম পায়